হেল্ল' অঁ কোৱাচোন অঁ হয় অঁ হেৰি কৰিবা তুমি খুন্দিবা নে আজি অঁ অঁ হেৰি কৰিবা হেৰি বৰা চাউলকেইটা আধা ঘণ্টামান তিয়াই থ'বা তিয়াই থয়েই মানে আকৌ বিশ মিনিটমান টুকি থ'ব লাগিব আৰু পানীটো নিয়ৰ হ'বলৈ অঁ তাৰপৰা এই ঢেঁকিতে খুন্দিম নে মিক্সিত খুন্দিবা অঁ ঢেঁকিত খুন্দিলে পিঠাকিটা এইটোত কি থ'বা

অঁ হেৰি কৰিবা তুমি মানে হেৰি গুৰখিনি ভালকৈ কাটি থ'বা মিহিকৈ আৰু তিলকিটা তিলকিটা ধুনীয়াকৈ ভাজি গুড়ি কৰি থ'বা গুড়ি কৰি সেই তিলে গুৰে মিলাই তাতে তেনেকেই মানে হেৰি কৰিবা আৰু তাৱাখনো ধুনীয়াকৈ ধুই থ'বা অঁ ধুই পুৰিব লাগিব আৰু আৰু পিঠাগুড়ি কিটা মানে ভাল হেৰি হ'লে ভাল হয় আৰু অকণমান সেমেকি থাকিলে অঁ অঁ নহয় তুমি হেৰি কৰি থকা অঁ যোগাৰ কৰি থ'বা অঁ অঁ অঁ অঁ অঁ এতিয়া হ'ব